অ' সবীতা বাইদেউ হয়নে অঁ আচ্ছা আপুনিতো গম পাইছেই মই এই শৰ্মা কৈ আছোঁ অঁ এইবাৰ সেইটো সেইটোৱে ক'ব বিচাৰিছোঁ ইলেকশ্যন মানে আহি পাবলৈ হৈছে আৰু মই যো যা চলাই আছোঁ আপোনালোকৰ যিবিলাক টীম আছে এই টীমবোৰক মই ইতিমধ্যে কৈছোঁ আপোনাকো আগতেও কৈছোঁ এনেই কেনেকুৱা মানে প্ৰচাৰ বা মানুহখিনিৰ লগত কেনেকুৱা ই কৰিছে বাৰু

অঁ আচ্ছা আচ্ছা আপোনাক সেইবিলাক হয় হয় নাই এতিয়া আমাৰ তলৰ যিখিনি মানুহ আছে আমি গ্ৰাউণ্ড লেভেলৰ পৰাই যাব লাগিব গ্ৰাউণ্ড লেভেলৰ মানুহখিনিক সন্তোষ্ট কৰিবই লাগিব গতিকে গ্ৰাউণ্ড অঁ গ্ৰাউণ্ড লেভেলৰ যিখিনি মানুহ আছে আপোনালোকৰ মানে অলপ মই আপোনালোক মুখিয়াল বা আপোনালোক অলপ জনা বুজা মানুহখিনিৰ মাজেৰেই আমি যাব লাগিব গতিকে সেইখিনি মানুহক অঁ আমি সুবিধা কৰিম মই চাৰহঁতক কৈছোঁ চাৰহঁতে দিব তেনেকুৱা চলাৰ বা তেনেকুৱা এইবোৰ দিব বা আমি লাইট দিয়াৰ ব্যৱস্থা কৰি দিম মানে টৰ্চ লাইট মানে হাতী এইকাৰণে ইয়াত হাতীৰ প্ৰব্লেম আছে মই জানোঁ সেইবোৰ মানে এই কৰি দিম

হয় হয় হয় অঁ নহয় গোটবোৰকো সহায় কৰা হ'ব গোটবোৰে আমি আমি সহায় কৰিমেই গোটখিনিকো লাগিবই আমি গোটখিনিকো পৰ্যাপ্ত পৰিমাণে সহায় কৰিম তেওঁলোকক আগতেও আমাৰ সেইবোৰ কিছু দিয়া হৈছে আৰু সেই আৰু যে দুজনমান বাইদেউ আছিলে এইটো জোনালী আৰু এইটো জোনমণি নেকি তাইৰ নাম তেওঁলোককো ক'বচোন দেই মই তেওঁলোকৰ নাম্বাৰবোৰ আছে মই তেওঁলোকক ফোন কৰিম বাৰু তথাপিও আপোনালোকৰ ফালৰপৰা গোটেকেইটাই মিলিজুলি আগবাঢ়িব

হয়

যাম যাম যাম হয় মানুহখিনিক সেইয়ে সেইটো কথাই মানুহখিনিক বুজাব লাগিব এতিয়া বহুত মানে বেলেগ পাৰ্টীও মানে যে বিপক্ষেও ক'বতো গতিকে হেই বস্তুখিনি বুজাব লাগিব মানুহখিনিক নহয় নহয় কাম কাম কৰিব লাগিব কাম নকৰিলে কাম নহয় হয় হয় অঁ ঠিক আছে বাৰু অঁ